হেল্ল' এইটো পাকঘৰ ৰেষ্টুৰেণ্ট হয়নে মই সৰু সুৰাকৈ এটা পাৰ্টি কৰিম বুলি ভাবিছোঁ লগৰ বন্ধুকেইজনমান আহিব তাৰকাৰণে কেইটামান বস্তু অৰ্ডাৰ দিব বিচাৰিছোঁ আপুনি এই ডেলিভাৰী বয়ৰ হাততে যেন দি পঠায় বস্তুকেইটা মই লিষ্টটো গাই দিছোঁ আপোনালোকে সেইকেইটা বস্তু ডেলিভাৰী বয়ৰ হাতত দি পঠায় যেন চিকেন চাউমিন পাঁচটা চিকেন ললীপপ পাঁচটা চিকেন বিৰিয়ানী পাঁচ প্লেট চিকেন পোলাও পাঁচ প্লেট চিকেন বাৰ্গাৰ পাঁচটা গোলাব জামুন পাঁচটা চিকেন ৰ'ল পাঁচটা চিকেন ম'ম' পাঁচটা আৰু লগতে এই মোৰ যিটো পাৰ্টী হ'ব পাৰ্টীত যিকেইজন মানুহ আহিব তেওঁলোকক দিব পৰা মোৰ ঘৰত কাপ প্লেট বাচন বৰ্তনৰ অলপ কম হ'ব পাৰিলে দিচপ'জেল গ্লাছ প্লেট চামুচ কেইটামান বাতি দি পঠালে ভাল হয় আৰু এ আপোনালোকৰ এই যি ডেলিভাৰী বয়ে আমাৰ মানে আগতেও যিখিনি বস্তু মই অৰ্ডাৰ দিছোঁ ভালকেই পাইছোঁ আৰু সেইকাৰণে পুনৰ আকৌ আপোনাৰ দোকানৰ পৰা ৰেষ্টোৰেণ্টৰ পৰা মই এইকেইটা বস্তু অৰ্ডাৰ দিছোঁ আৰু বৰমূৰীয়া তিনিআলিতেই ডেলিভাৰী বয়জনৰ হাতত প্ৰায় চাৰে চাৰিমান বজাত দি পঠাব আৰু তাৰপৰা ফোন কৰি দিলেই মই গৈ লৈ আনিব পাৰিম আৰু তাৰ বিনিময়ত যিকেইটা দিব লাগে ডেলিভাৰী বয়ৰ হাততে মই দি পঠাম আৰু সোনকালে দি পঠালে মই সুখী হ'ম